হেল্ল' এই মোৰ বন্ধু এজনৰ পৰা আপোনাৰ ফোন নম্বৰটো পালোঁ আপুনি বোলে হাউলিৰ ওচৰৰে গতিকে হাউলিত ৰাস চাবা আমি এটা দল যাম বুলি ভাবছিলোঁ আমাক কেনেধৰণে সহায় কৰিব পাৰে কিবা অলপ তাৰে ওপৰত জ্ঞান দিবা পাৰবা না

অ' তাত লটাৰী টিকট কাটবা পাৰি বোলে

সেইটো আশা কৰি আছোঁ